অসমত বিভিন্ন ধৰণৰ মানুহে বাস কৰে আৰু তেওঁলোকৰ ধৰ্মও বেলেগ বেলেগ হয় প্ৰত্যেকেই নিজৰ নিজৰ ধৰ্ম নিজৰেই ভগৱানক আৰাধনা কৰে তেওঁলোকৰ কিছুমান মানে হেৰি আধ্যাত্মিক ভাববিলাকো মানে বেলেগ বেলেগ প্ৰত্যেকৰ নিজৰ নিজৰ ধৰেণেৰে ভগৱানক প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা যায় কিছুমানে হাতচাপৰি বজায় কিছুমানে ধৰক খোজকাঢ়ি মানে যায় আৰু হাতচাপৰিটো এটা শৰীৰৰ কাৰণে এটা এক্সচাৰচাইজৰ নিচিনাও হয় শাৰীৰিকটোও বিকাশ শাৰীৰিক উন্নতিও হয় আৰু খোজকঢ়াটোও এটা এটা মানে ব্যায়ামৰ নিচিনাই ভাদ মাহত যেনেকৈ নামঘৰত হাতচাপৰি বজায় গোপিনীসকলে আৰু তেওঁলোকৰ সেইটো এটা শৰীৰৰ কাৰণে এটা এক্সচাৰচাইজো হয় আৰু পুৰুষসকলেও তেনেকৈ ৰাতি বা নাম তাল বা বিভিন্ন বাদ্যযন্ত্ৰ বজায়ো হাতৰ এক্সচাৰচাইজো হয় সেইটো এটা তেওঁলোকৰ